ফাৰ্চ আমি কঠীয়া ছটিয়াবৰ কাৰণে টেক্টৰ মাৰোঁ টেক্টৰ মাৰি ধান ভিজাই থৈ দিয়া যায় তাৰপিছত ধান ভিজাই থৈ উঠাই পেলাই অলপ টাইম ৰাখি এদিন ৰাখি তাৰপিছত ছটিওৱা হয় কঠীয়া ডাঙৰ হ'ব লাগে ডাঙৰ হৈ তাৰপিছত পথাৰত ৰুবৰ কাৰণে ফাৰ্চ টেক্টৰ মাৰিব লাগে টেক্টৰ মৰাৰ পাছত টেক্টৰ মৰাৰ পিছত কঠীয়া দিয়ে কঠীয়া দিয়াৰ পিছত আমি ৰুব লাগে ৰুই তাত সাৰ মাৰিব লাগে সাৰ মাৰি ধান টাই টাইম হ'লে ধান পকাৰ পিছত কাটিব লাগে কাটি ধান মাৰি ধান মাৰি হেৰিত ভঁৰালত থ'ব লাগে তাৰপিছত ভঁৰালত থ'ব লাগে তাৰপাছত ফুলৰ ফুল ৰুবৰ কাৰণে আমি টাব ব্যৱহাৰ কৰোঁ তাত আমি মাটি গোবৰ পানী আদি দি ফুল ৰুওঁ তাৰপিছত গছ ৰুবৰ কাৰণেও আমি গাঁত খান্দি তাত গোবৰ পানী আদি প্ৰয়োগ গছৰ পুলি ৰুওঁ আৰু